লখিমপুৰ জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱৰ বিষয়ে ক'বলৈ গ'লে এইটো বহুত দীঘলীয়া হৈ পৰে কাৰণ আমাৰ লখিমপুৰত নানা ধৰ্ম নানা জাতি উপজাতি লোকে বাস কৰে সকলোৱে ধৰ্মীয় বা সাংস্কৃতিক উৎসৱ বা কালচাৰেল গীত মাত নৃত্য নাটিকা সকলোৰে বেলেগ ধৰণৰ আৰু আমি দেখিবলৈ পাইছোঁ সৰুৰে পৰা লখিমপুৰখনত সকলো মানুহে বা সকলো ধৰ্ম বা জাতি উপজাতি মানুহেই নিজৰ নিজৰ যিটো আপোনাৰ নিজৰ নিজৰ ধৰ্মীয় নিজৰ ধৰ্মীয় অনুষ্ঠান সেইটো আপোনাৰ বহুত সুন্দৰভাৱে উদযাপন কৰা দেখিবলৈ পোৱা যা পায় পোৱা যায় যেনেকৈ আমাৰ হিন্দুসকলৰ পূজা দেৱালী ঠিক তেনেকৈ মুছলিমসকলৰ বা আপোনাৰ মুছলিমসকলৰ ঈদ খ্ৰীষ্টানসকলৰ বৰদিন সকলোৱে নিজৰ নিজৰ যিটো কালছাৰেল আপোনাৰ উৎসৱ সেইটো নিজৰ নিজৰ নিজে ধুনীয়াকৈ উদযাপন কৰা আমি দেখিবলৈ পাওঁ বিহু বিশেষকৈ আমি অসমীয়া লোকসকলে বিহুটো উদযাপন কৰোঁ য'ত নেকি আমি বিহুত আমাৰ ধুনী বহাগ বিহুত আমি ধুনীয়াকৈ গৰু গা ধোৱাই বিহু মৰা সাজপাৰ পিন্ধি আমি বিহু নৃত্য ঘৰে ঘৰে গৈ হুঁচৰি গাঁও বিহু মাৰোঁ ঠিক তেনেকৈ আকৌ কাতি বিহুত তুলসী তলত বহি আমি পূজা কৰোঁ তুলসী পূজা কৰোঁ ঠিক তেনেকৈ আকৌ মাঘ বিহুত আমি মেজি জ্বলাওঁ ভেলাঘৰ সাজোঁ বা মেজিত ভেলাঘৰত বহি মেজি তলত ভোজ ভাত খাওঁ ঠিক তেনেকৈ আপোনাৰ আকৌ মিচিং লোকসকলেও নিজৰ যিটো আপোনালোকৰ আলি আই লিগাং যিটো আপোনাৰ কৃষি ক্ষেত্ৰৰ লগত জড়িত এটা উৎসৱ হিচাপে পালন কৰে তেওঁলোকে নিজৰ আলি আই লিগাংটো পালন কৰা আমি দেখিবলৈ পাওঁ ঠিক তেনেকৈ আকৌ মুছলিমসকলে তেওঁলোকৰ ঈদ ঈদ পালন কৰা আমি দেখিবলৈ পাওঁ তাৰ উপৰিও আমি দূৰ্গা পূজা পালন কৰোঁ আহিন কাতি মাহত আমি সকলো হিন্দু ধৰ্ম হিন্দু মুছলিম আৰু আমাৰ খ্ৰীষ্টানসকলে লগ লাগি আমি একেলগে ধুনীয়াকৈ দূৰ্গা মাক স্মৰণ কৰোঁ তাৰ পিছত আকৌ খ্ৰীষ্টানসকলৰ বৰদিনটো ঠিক সেইদৰে আমি উদযাপন কৰোঁ বা কৰা দেখিবলৈ পাওঁ এনেদৰেই আমাৰ লখিমপুৰত সকলো ধৰ্মৰ ৰাইজে বা সাংস্কৃতিক নিজৰ নিজৰ সাংস্কৃতিক অনুষ্ঠানবোৰ আমি অতীজৰে পৰা পালন কৰি অহাত দেখিবলৈ পোৱা পাওঁ বা পাইছোঁ নিজৰ নিজৰ নৃত্য খাদ্য সকলোৱে ধুনীয়াকৈ প্ৰতিবছৰে আমি পাল পালন কৰি অহা দেখিবলৈ পাইছোঁ